হয় হয় কওক অঁ অঁ বাইক নেকি কি কি বাইক লাগে এনেই কেনেকুৱা কি বাজেট আপোনাৰ এন চি লাগে কিমান আপোনাৰ বাজেট এনেই এম টিতো আপোনাৰ ওৱান নাইণ্টিমান পৰিবতো এন টিত তো ডেৰ লাখততো নহ'ব নহয় আপুনি ডেৰ লাখত লাগে যদি আপুনি এক্সপাল্ছ হে পাব ডেৰ লাখত এন টি হ'লে আপোনাৰ মানে হেৰি মান পৰিব আৰু ওৱান এইটটি ফাইভ মিনিমাম ওৱান এইটটি ফাইভমান লাগিবই অঁ আপোনাৰ ফাইনেঞ্চৰো পাব ফাইনেঞ্চত পালে তিনি বছৰৰ কাৰণেও পৰিল আপোনাৰ তিনি হাজাৰমান টকা মানে হেৰি হ'ব আৰু ই এম আই হ'ব

তেনেহ'লে আপুনি বেলেগ হেৰি কৰক এক্সপাল্ছখন লওঁক এক্সপাল্ছ লওক এ এক্সপাল্ছ ল'লে আপোনাৰ এক্সপাল্ছ ল'লে আপোনাৰ ওৱান ফিফ্টীত কৰি দিম আৰু এনেইতো ওৱান ছিক্সটিমান দাম চলি আছে এতিয়া ওৱান ফিফ্টীমান সেইটোতো এনেকুৱাই হ'ব ছাব্বিছশ পঁচিছশ এনেকুৱা হ'ব ই এম আই তিনি বছৰটো অনুমান কৰিলে হয় বেলেগতো আপুনি কম দামী পাব যদি পালছাৰ লয় তেতিয়া কমতে পাব তেতিয়া ওৱান থাৰ্টিমান হ'ব অঁ অঁ দিয়ক